হেল্ল' জিন্তু দোকানত লাগিছেনে হয় দাদা আপোনাৰ দোকানত যিহেতু অনলাইনত বস্তু ল'ব পাৰি মই সেই হিচাপত আপোনাৰ দোকানৰ পৰা এটা ঘড়ী অৰ্ডাৰ দিছিলোঁ অঁ আপুনি সেই ঘড়ীটোৰ কৈছিল যে ঘড়ীটোৰ পেইমেণ্ট এতিয়ালৈকে হোৱা নাই যিহেতু দাদা মই ঘড়ীটো অনলাইনতে পে' কৰি দিছিলোঁ কেনেবাকৈ পইচাটো ৰৈ গৈছে নেকি আপুনি অলপ সময় ৰৈ দিব নেকি যদিও পইচাটো আজি নাযায় তেনেহ'লে পুনৰ মই দিম যদি আ যায় আপুনি মোক আকৌ এবাৰ পুনৰ খবৰ কৰি দিব